হেল্ল' হয় হয় হয় কওকচোন ভালনে আপোনাৰ ও আছোঁ আছোঁ হয় হয় ঘৰতে আছোঁ হয় কওকচোন অ হয় হয় মই দৰঙতে এতিয়া হয় ক'ত আহিব আপুনি হয় হয় মই ওৰাং নেশ্যনেল পাৰ্কৰ হয় মই ওৰাঙ নেশ্যনেল পাৰ্কৰ ওচৰতে থাকোঁ হয় মোৰ স্কুলখন তাৰ কাষতে আৰু কওকচোন হয় হয় হয় মানে ইয়াতে একো অসুবিধা তেনেকৈ নাই আৰু ভালো পাব ল'ৰা ছোৱালীখিনিয়ে ইয়াতে মানে নেশ্যনেল পাৰ্কত জীৱ জন্তুখিনিও আছে আৰু নদ নদী সেইবিলাকো আছে এ ভালে পাব আৰু হেৰি কৰিব এ আহোঁতেতো আপোনালোক আহিলে আৰু নেশ্যনেল পাৰ্কৰ মানে পৰা ইয়াতে জীপ চাফাৰী দিয়া হয় হ'লে ল'ৰা ছোৱালী তেনেকৈ গোটেই নেশ্যনেল পাৰ্কখন চাব পাৰিব তেওঁলোকৰো ভালে হ'ব ইয়াতে মানে বহুত শিকিব লগাও পাব মানে দেখাও পাব ভালো লাগিব মনবিলাক তো সেইটো কৰিব পাৰিব আৰু যদি নাই নাই একো অসুবিধা নাই নাই ইয়াতে মানে এ ফৰেষ্ট মানে গাৰ্ডবিলাকো থাকে যিহেতু তেওঁলোকে মানে সেইখিনি মানে সুবিধা কৰি দিয়ে আৰু যাতে কাৰো একো অসুবিধা নহয় তেওঁলোক থাকেই যিহেতু মানে ভাল আৰু তেওঁলোকৰ কাৰণে ল'ৰা ছোৱালীখিনি ভাল পাব আচলতে এইখিনি টাইমত হয় হয় নিশ্চয় হয়